আপুনি কোনটো ঋতুত ভ্ৰমণ কৰাতো পচন্দ কৰিব কিয় বুলি সুধিছে মই শৰৎ ঋতুটোৱে বুলি ভাল বুলি ভাবোঁ শৰৎ ঋতুটোত নাতিশীতোষ্ণ নাতিশীতোষ্ণ নিচিনা যেনেকৈ আমাৰ পশ্চিমীয়া দেশবিলাকত নাতিশীতোষ্ণ তাত গৰমো নহয় ঠাণ্ডাও নহয় এই তেনেকুৱা ধৰণৰ গতিকে মই সেনেকুৱা সেইটো ঋতুতে মই এই ভ্ৰমণ কৰাতো বিচাৰোঁ তেতিয়া গাড়ীত গ'লেও কোনো এ চি ল'ব সেইটো ঠাণ্ডাৰ হেৰি ল'ব নালাগে গৰমৰ হেৰি ল'ব নালাগে য'তে গ'লেও ধুনীয়াকৈ যাব পাৰি ৰাস্তা পদূলি ভাল হৈ থাকে আৰু বিভিন্ন ঠাইবিলাক এই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে এই শেৱালি সেইবিলাক কিবা ফুলিবলৈ ধৰে গছ গছনি এইবিলাক চব ধুনীয়াকৈ সেউজীয়া পাতে উভৈনদী হৈ থাকে সেইটো ঋতু মই বহুত পচন্দ কৰোঁ আৰু সেইটো বেলেগকো সেই সেই ঋতুটো মানে মানুহ ক'ৰবাত গ'লেও এতিয়া শ্বিলং তিলং যাবলৈ হ'লেও সেইটো ঋতুত যাব পাৰে কিন্তু সেইটো ঋতুত ঠাণ্ডাও নহয় গৰমো নহয় কিন্তু বসন্ত ঋতুটোত তো ভালেই বুলি ক'লেও বেয়া নহয় বসন্ত বসন্ত ঋতুটোত মানে এতিয়া লাষ্টলৈ গৰম হৈ যায় বসন্ত ঋতু বহাগটো পৰে বহাগটো ইমান ঠাণ্ডাও নহয় গৰমো নহয় সেইটোও হয় কিন্তু পাছৰকেইটা মাহ হেৰি হৈ যায় সেইটো কাৰণে মই শৰৎ ঋতুটো মই পচন্দ কৰোঁ আৰু শৰৎ ঋতুত মই কৰ'বালৈ গৈও ভালো পাওঁ তেতিয়া চুৱেটাৰো পিন্ধিব নালাগে ধৰি লওক গৰম কাপোৰো পিন্ধিব নালাগে ঠাণ্ডা কাপোৰো পিন্ধিব নালাগে কি কৰিলে জেনেৰেল কাপোৰ পিন্ধি আপোনাৰ সাধাৰণ সাজ পোছাকেই হৈ যায় এই ধৰি লওক তেনেকুৱা ধৰণৰকেই মই শৰৎ ঋতুটোৱেই মোৰ পচন্দ হয় আৰু সেই পচন্দৰ ঋতুটোতে মই ক'ৰবাত ফুৰিবলৈ যাবলৈ ভাল পাম আৰু ভৱিষ্যতলৈ সেনেকৈয়ে যাম